হয় খেল খেল বুলি ক'লে যথেষ্ট উৎসাহ হৈ যাওঁ খেল বুলি ক'লে যথেষ্ট ফূৰ্তি লাগে খেল খেল এখনত টিভি ত চলি থকা বুলি ক'লে আজি খেল আছে বুলি ক'লে যথেষ্ট আনন্দত ফূৰ্তি কৰা দেখা যায় খেল এখন টিভি ত চাই যথেষ্ট ভাল লাগে কিয়নো খেল খেলি যেনেকৈ ভাল লাগে খেল চায়ো ভাল লাগে তেনেকৈ আৰু টিভি ত খেল যথেষ্ট চোৱা হয় কিয়নো ৱৰ্ল্ড কাপ ৱৰ্ল্ড কাপ হওক বা আই পি এল হওক ক্ৰিকেট ক্ৰিকেট খেল যথেষ্ট চাওঁ আৰু খেল এখন চাই যোনটো মজা লাগে সেইটো ঘৰৰ মানুহখিনি ঘৰৰ গোটেই মানুহখিনিৰ লগত বহি এটা টিভি ত গোটেই খেলখন চাই বেছি ভাল লাগে কিয়নো খেলখনৰ খেল এখন যোনত খেলৰ যোনটো টেষ্ট সেই টেষ্টটো অকলে লৈ ভাল নালাগে কেতিয়াও খেল এখন হয় তিনি চাৰিটা মানুহে খেলখন চাই ভাল লাগে যথেষ্ট আৰু খেল খেলাতকৈ খেল এখন খেলাতকৈ চাই যথেষ্ট ভাল লাগে আৰু টিভি ত খেল বুলি ক'লে তেনেকৈ ফুটবল খেল দেখা যায় ফুটবল খেল আৰু ক্ৰিকেট ক্ৰিকেট খেল চোৱা দেখা যায় টিভি ত যথেষ্ট খেল চাই ভালে কিয়নো খেল বুলি ক'লে ফুটবল আৰু ক্ৰিকেট খেল আৰু বেডমিণ্টনটো সিমান টিভি ত দেখা নাযায় বিশেষকৈ টিভি ত চোৱা ভিতৰত বিশেষকৈ ফুটবল আৰু ক্ৰিকেটে চোৱা দেখা যায় আৰু খেল এখন ৰাতি বহুত দেৰিলৈকে যদি খেলখন শেষ নহয় আৰু খেলখন কেতিয়াবা এনেকুৱা হয় খেল এখন টিভি ত দিওঁতে বহুত টাইম হৈ যায় বহুত দেৰিকৈ আৰম্ভ হয় তাত বহুত দেৰিকৈ আৰম্ভ হৈও বহুত দেৰিকৈ এদায় হোৱা দেখা যাই সেইকাৰণে খেলখন আৰম্ভ হোৱা পায় মাজতে এৰিবলৈ মন নাযাই সেইকাৰণে খেলখন সম্পূৰ্ণকৈ চাই দিয়া হয় আৰু সম্পূৰ্ণ কৰি খেল এখন শেষ হোৱালৈ যথেষ্ট সময় লাগে এখন খেল ফুটবল খেল এখনে যথেষ্ট সময় দিয়া হয় যেনেকৈ এখন এখন খেল নব্বৈ মিনিট বা তাতকৈও অধিক বা তাতকৈও কমকৈ হ'লেও এখন খেল দেখুওৱা হয় আৰু যেতিয়া খেল এখন দেৰিকৈ আৰম্ভ হয় তেতিয়া দেৰিকেই এদাই হোৱা তেনেকৈ খেল এখন চাই পিনি মাজতে এৰি যাবলৈতো মন নাযায় কিয়নো খেলখন আৰম্ভণি পৰা সম্পূৰ্ণ চোৱাটোৱে এখন খেলৰ মজা আছে আৰু সেইকাৰণে ৰাতি ওজাগৰে বা ৰাতি টোপনি ক্ষতি কৰি হ'লেও এখন খেল আমি আৰম্ভণিৰ পৰা শেষলৈকে চাই দিওঁ

পৰিয়ালৰ খেল চাই কোনে কোনে ভাল পায় বুলি ক'বলৈ গ'লে পৰিয়ালৰ প্ৰায়বিলাক মানুহে খেল চায় কিয়নো ঘৰত

মা দেউতা দাদা মই তেনেকৈ চাৰিওটাই খেল যথেষ্ট চোৱা দেখোঁ মা বাহিৰে মা বাহিৰে আমি ঘৰখনৰ আমি দেউতা দাদা মই তেনেকৈ গোটেইখনেই খেল খেলত এটা টেষ্ট আছে খেলৰ আগৰ পৰা আমি খেল ভাল পাওঁ খেল চাওঁ ময়ো হ'লেও খেল খেলি ভাল পাওঁ ফুটবল যেনে ক্ৰিকেট বেডমিণ্টন আদি তেনেকৈ ঘৰৰ মানুহেও খেল চোৱা দেখা যায়

পৰিয়ালৰ যেতিয়া মানুহখিনি লগত থাকে দাদা মা দেউতা যেনেকৈ গোটেইখন টিভি ৰ ফ্ৰণ্টত বহি যদি খেলখন চাই থাকো তেতিয়া টোপনি ভাগৰ যেন চব গুচি যায় আৰু ৰাতি যিমান টাইম হ'লেও খেলখন আমি চাই দিয়া হয় তেনেকৈ খেলখন আমি ৰাতি দেৰিলৈকে হ'লেও খেলখন চাই দিওঁ